শোণিতপুৰ জিলাখনৰ অৰ্থনৈতিৰ বাবে গুৰুত্বপূৰ্ণ এটি উল্লেযোগ্য স্থানীয় উদ্যোগ হৈছে শোণিতপুৰ কল উদ্যোগ দুহেজাৰ বিছ চনত কেইজনমান ডেকা ল'ৰাই সূক্ষ্মভাৱে আৰম্ভ কৰা এই কলৰ উদ্যোগটোৱে আজি দুহেজাৰ তেইছ চনত প্ৰায় বিছ বিঘা মাটিত কলৰ খেতি কৰি জিলাখনৰ অৰ্থনৈতিক দিশত টনকিয়াল কৰাত সহায় কৰিছে নিজেই চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰা এই উদ্যোগটোৱে কৰণা মহামাৰীৰ সময়ত বহুখিনি লোকচানৰ সন্মুখীন হ'ব লগাত পৰিছিল যদিও উদ্যোগী ডেকাকেইজনৰ ধৈৰ্য্য় আৰু সাহসে পুনৰ এই কলৰ উদ্যোগটো সুস্থিৰ ৰূপত তুলি ধৰাত সক্ষম হৈছে